অঁ হেল্ল' বাৰু ঠিকে আছে হেৰি এই এই এই মাছবিলাক যে বেৰি ৰাখিছে কি কি মাছ শাল শ'ল মাছ আছেন নাই শ'ল মাছ নাই দেখা শ'ল মাছ দেখাই নাই হেৰি এই বৰিয়লা কেনেকৈ পোৱা ডেৰশ টকা বা জুই চাই দাম দেই বৰিয়লাকেইটা বে অঁ সেইটোতো হয়ে বাৰু একেবাৰে মানে জুই চাই দাম আৰু দেই মাছত গোটেইখনত সেই মহা ভৈৰৱত গ'লোঁ বিচাৰিলোঁ মহা ভৈৰৱতো সেই একেই কাৰবাৰ অঁ হাঁ অঁ দেখাত ভালেই লাগিছে আজিকালি আকৌ একেবাৰে চব মাছত আপোনাৰ এইবিলাক কিবা ফৰ্মিল টৰ্মিল এইবিলাক কিবাকিবি কিবাকিবি দিয়ে নহয় এইবিলাক দৰব জাতি অঁ বিলৰ মাছ না ক'ৰ কোন বিল বৰাকটা অঁ ঠিকে আছে অকমান কম চম হ'ব নেকি বাৰু দামটো

হয় নিকি এই তেয়া হ'লে মই পোৱা পোৱা ডেৰশ টকা পোৱা কৈছেতো অঁ মোক মোক এই এশ বিছ মানত দিব পাৰিবনে

এই আজি অকমান ভালকৈ বলিয়ৰকে খাওঁ বুলি ভাবিছিলো অকণমান বাই কমাই দিয়া অকণমান দাম আৰু এক কেজি দিলে ডেৰশ টকাকৈ যদি হয় ছশ টকা হ'বগৈ কেজি মই হেৰি কৰোঁ ছশ টকা নিদিওঁ এই এই নগদ সেই পাচঁশ টকাৰ নোট এখনকে আছেগৈ আৰু বাচি বজাৰ কৰি পেলাই মই এইটোকে দিছোঁ দিয়া দিয়া দিয়া এপোৱা দিয়া হ'ব দিয়া মই আকৌ পিছত আহিলে দি যাম দিয়া হ'ব